হেল্ল' প্ৰিয়ানুজ অঁ হয় হয় গাড়ী চলাওঁ মানে আমাৰ কাৰেণ্ট হাউচত আমি চলাওঁ ভাড়াটো দিওঁ মানে অঁ হয় অঁ ঠিক আছে ক'লৈ যোৱা হ'ব অৰুণাচল নহ্ হা আপোনাৰ ঘৰ আচ্ছা ঠিক আছে ফে ফেমিলি যাব নেকি কেইজন মানুহ গাড়ী এল্ট' আছে স্কৰপিঅ' আছে বাৰজন স্কৰপিঅ'খনতো পাঁচজন যাব পাৰিব স্কৰপিঅ'খন আৰু এল্ট' এখন লৈ লওক দুখন স্কৰপিঅ'খন আৰু এল্ট' এখন লৈ লওক দুখন অঁ হ'ব হ'ব ট্ৰেভেলাৰো পাৰিব অঁ ঠিক আছে আপুনি পাই যাব বাৰু যি লাগে খালি কৈ দিলে হ'ল খালি মানে পিকনিকৰ ছিজন চলি আছেতো ত' মানে অকণমান সোনকালে ক'ব নহ'লে যদি বুক হৈ যায় দিগদাৰ হ'ব পাছত

পাচিঘাটলৈ গাড়ী লৈ লৈ আছে আমাৰ ট্ৰেভেলাৰখনৰ পাৰ ডে' পোন্ধৰ হাজাৰ তাৰপাছত এল্ট' এল্ট' হেল্ল' শুনিছেনে হেল্ল' আপোনাৰ মাতটো অহা নাই ট্ৰেভেলাৰৰ লগত পোন্ধৰ হাজাৰ পোন্ধৰ হাজাৰকৈ লওঁ ডিছকাউণ্ট ৰ'ব দেই তেৰ তেৰ চাৰে তেৰ মানলৈ নামিব পাৰে আৰু খালি তাতকৈ কম নহ'ব অঁ হ'ব তেৰ স্কৰ্পিৰপিঅ'খনত আঠ হেজাৰ তাৰপাছত এল্ট'খনত চাৰি হেজাৰ

হ হ'ব মৰাহাট নহ্ মানে সব আহি একে জেগাৰ পৰাই ৰিচিভ কৰিবনে চবৰে ঘৰৰ ঘৰৰ পৰা কৰিব লাগিব অঁ ঠিক আছে তেনে হ'লে ৰাস্তাতে পাই যাম নহ্ অঁ হ'ব ঠিক আছে

অঁ ঠিক আছে ঠিক আছে তাৰপৰা আপুনি কনফাৰ্ম হৈ পিনি সোনকালে মোক জনাই দিব মানে আৰু এইকেইদিন খুব মানে বিচাৰি আছে গাড়ী অঁ হয় ঠিক আছে হ'ব বাৰু